মই এজন ব্যৱসায়ী হিচাপে মই এটাই কথা ক'ব বিচাৰোঁ আৰু এটাই কথা আমি মই মই কাম কৰিছিলোঁ

মানে যথেষ্টখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা মাজত তেনেস্থলতো এতিয়া আমি ব্যৱসায় ক্ষেত্ৰত যদি আমি কি কৰিছিলোঁ

টকা লগত দিছিলে আমি এজন মানুহ এজন গ্ৰাহকে যদি আমাক টকাটো দিছিলে যিটো টকা দিছিলে আমি বিশেষভাৱে আমি হাতেৰে চোৱা নাছিলোঁ তেখেতক মানে এটা আমি নিৰ্দিষ্ট বাকচ এটা দিছিলোঁ বাকচত মানে ধৰক পইচা মানে এটা হিচাপে ৰাখিছিলোঁ যে এইটো দহ টকীয়া বিশ টকীয়া পঞ্চাছ টকীয়া এশ টকীয়া এনেকে ভাগ ভাগ হিচাপে আমি বাকচত ৰাখিছিলোঁ

ব্যৱহাৰ কৰিছিলোঁ যিহেতু এটা কথা আমি মানুহে মানিবই লাগিব আমি পৃথিৱীত নৰ হিচাপে এটা কথা মানিবই লাগিব যে কোনোবা মাৰিম বুলিলে ভয় দিম বুলিলে আশা থাকে কিন্তু এতিয়া মাৰিম এতিয়া ক'ভিডে হৈছে মানুহ মাৰিব বুলি কৈছে মাৰিম বুলি কৈছে আৰে মাৰিম বুলি ক'লেতো ৰুৱাটো মইতো যিমানেই যি নহ'লেও ভালেই বেয়াই হ'লেও দুদিনতো মোৰ জীয়াই থাকিবলৈ ইচ্ছা আছে জীয়াই থাকিবলৈ ইচ্ছা ক'লে থকা মানে মাৰাত্মক ৰূপ মানে কি আমাক মাৰিব গতিকেলৈ মাৰিম বুলিলে ভয় আৰু ভয় থকা কাৰণেই আমি যথেষ্টখিনি সতৰ্ক হৈ আছিলোঁ আৰু সতৰ্কখিনি হৈ থকাৰ কাৰণে যথেষ্ট আমি আমাৰ চুবুৰীটোত বিশেষ মানে আমাৰ মই এটা হয় এটা সৰু চুবুৰীতে বাস কৰোঁ কিন্তু আমাৰ চুবুৰীটোত বিশেষ আমি

গতিকেলৈ আ মইতো ক'ব গ'লে মানে স্বাস্থ্য বিভাগৰ মই নহয় নহ'লেও মই যি টো বুজি পাইছোঁ আৰু কিছু ক'বলগীয়া আছে যদিও মই আৰু বিশেষ ক'ব নিবিচাৰোঁ গতিকেলৈ ই তেনেধৰণেই হয় বস্তুটো মানে আ নিজে সতৰ্ক থাকিলে ভয়ৰ পৰা অলপমান সাৱধান হ'ব পাৰি তাৰমানে বিপদৰ পৰা তাৰমানে বাচি থাকিব পাৰি গতিকেলৈ আমি ইয়াকে ক'লোঁ ইয়াকে কৈ মই ক'ভিডৰ বিষয়ে আৰু যথেষ্ট ক'বলৈ আছে কিন্তু মই ইয়াকে কৈ সামৰণি মাৰিলোঁ